বিশেষকৈ আমাৰ খেতি কৰা হয় আমাৰ দ' খেতি বাম খেতি দুয়োটাই কৰা হয় দ' খেতি আমি ধান খেতি কৰোঁ ধান খেতি আমাৰ পথাৰবিলাকত বান পীড়িত হয় লগতে আমাৰ হাতী বনৰীয়া ম'হ এইবিলাকো উপদ্ৰৱ আছে এই তাৰ বাবে বাচিবৰ বাবে আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টে কাৰেণ্টৰ ব্যৱস্থা কৰি দিছে কাৰেণ্ট লগাই দিয়াৰ লগে লগে আমাৰ হাতী পথাৰলৈকে সোমাব নোৱাৰে সেইধৰণে আমি সেই খেতিটোৰ পৰা ক্ষতি সাধনৰ পৰা ৰক্ষা পৰিছো লগতে আমাৰ কিছুমান পথাৰ ৰাস্তাৰ কাষটো আছে যিবিলাক পথাৰত গৰু ছাগলী মানে পোন প্ৰথমতে গৈ গৰু ছাগলীয়ে সেইডখৰ পায় খাবলৈ এনেকুৱা ডখৰত আমি জেউৰা ভেটি দিওঁ জেউৰা ভেটি দিলে আমাৰ প্ৰথম ডখৰতে সোমাব নোৱাৰিলে সেই পিছলৈকো অনিষ্ট নহয় যদি জেউৰা নিদো তেতিয়াহ'লে সোমাই গোটেইখিনি ধানতে অনিষ্ট কৰে তেওঁলোকে সেইবাবে আমি প্ৰথমতে জেউৰাটো ভেটি লওঁ লগতে আমি বাম খেতিও কৰোঁ বাম খেতিটো আমাৰ জেউৰা দিবই লাগিব যদি জেউৰা নিদোঁ তেতিয়াহ'লে ঘৰুৱা গৰু ছাগলীয়ে হওক বা বেলেগৰে হওক সেইখিনি সোমাই আমাৰ অনিষ্ট কৰে সেই অনিষ্টৰ পৰা আমি হাত সাৰিবলৈ ওখকৈ জেউৰাটো ভেটোঁ কাৰণ আমাৰে কিছুমান ছাগলীবিলাক আছে যিবিলাক ওখ জাতৰ ছাগলী ওখ প্ৰজাতিৰ সেই প্রজাতিৰ ছাগলীবিলাক জাপ মাৰি আহি জেউৰাখন পাৰ হ'ব পাৰে তাৰবাবে আমি ওখকৈ জেউৰাটো ভেটি দিওঁ আৰু পাৰিলে আমি অলপ ছাইডত কাঁইটীয়া হাবি কিছুমান লগাই দিওঁ যেনেকৈ বগৰীডাল হওক সেইবিলাকো আমি লগাই থওঁ তেতিয়া আমি সেইবিলাকৰ পৰা লগাই দিয়াৰ পৰা আমি গৰু ছাগলীৰ পৰা বাচোঁ আৰু পাৰিলে আমি নেটো লগাব লগা হয় নেট নলগালে আমাৰ ঘৰৰ ওচৰত যদি আমি কৰা খেতি সৰু পুলি থাকে তেতিয়া কি হয় সেই পুলি কেইটা কুকুৰাই গৈ খুচৰি দিব খুচৰি দিয়ে সেইবাবে আমি তাৰ ছাইডে ছাইডে জেউৰাও জেউৰাৰ ছাইডে ছাইডে আমি নেট ব্যৱহাৰ কৰিব লগা হয় এই এনেকৈ কৰি আমাৰ যিবিলাক খেতি কৰি আছোঁ সেই খেতিৰ পৰা খেতিখিনিৰ পৰাই আমি জীৱ জন্তুবিলাকৰ পৰা আমি সিহঁতৰ সিহঁতি খোৱাৰ পৰা আমি বাচি আছোঁ